আমাৰ অসমীয়া আৰু হিন্দীৰ মাজত ইমান এটা পাৰ্থক্য নাই বহুত সহজতে বুজি পোৱা দুটা ভাষা হয় আৰু আমাৰ অসমীয়া অসমীয়া মানুহে হিন্দী পঢ়িব নাজানিলেও ক'ব নাজানিলেও কোনোবা যদি হিন্দী ভাষীৰ মানুহে কথা পাতি থাকে কিবা সোধে মানে বুজি পায় যে অঁ এখেতে এইটো কৈছে ইমান এটা টান নহয় হিন্দী বুজাতো আৰু লিখিব পঢ়িবও যদি অকণমান চেষ্টা কৰে তেনেহ'লে হিন্দী লিখিব পঢ়িবও পাৰিব পাৰিব পাৰে আৰু দুইটাৰ মাজত ইমান একো এটা হেৰি নাই অকল এটাই পাৰ্থক্য যে দুইটাৰ বৰ্ণমালাখন বেলেগ হয় আৰু কোৱাৰ ভা কোৱাৰ যোনটো টেকনিক হয় কোৱাৰ যোনটো ৱে হয় সেইটো অকণমান বেলেগ হয় বাকী চব একেই হয় আৰু দুইটা ভাষায়ে বহুত মৰমৰ হয় আৰু শুৱলা হয় দুইটাৰ মাজত ইমান একো পাৰ্থক্য নাই আমাৰ অসমীয়া মানুহে যদি ভা অসমীয়া মানুহক যদি কেতিয়াবা কিবা সোধে হিন্দীত তেখেতসকলৰে অকণমান হ'লেও কিবা এটা উত্তৰ দিব পাৰে যেনে যেনেকৈ যি নহওঁক আৰু বাহিৰৰ পৰা যদি কোনোবা মানুহে আহে পৰ্যটক আহে আহি পেলাই আমাৰ ইয়াত ঘূৰেহি অকণমান হ'লেও কিবা এটা ক'ব পৰাকে অকল আমাৰ অসমীয়া ভাষাত সিহঁতে বুজি পায় আৰু বহুত জলদি শিকিও ল'ব লয় সিহঁ তেখেতসকলে আৰু ইমান টান এটা নহয় হিন্দী হিন্দীটো শিকাও আৰু অসমীয়া শিকাও